ধৰ্মীয় অন্ধবিশ্বাসৰ বিষয়ে আপুনি কি ভাৱে আৰু এনেকুৱা অন্ধবিশ্বাস কিছুমান কি কি যাক এতিয়াও অনুকৰণ কৰা হয় মানুহে এই সমস্যাসমূহৰ সৈতে কেনেদৰে মোকাবিলা কৰা উচিত এই বিষয়ত ক'ব গ'লে আজি আমাৰ ধৰ্ম নিৰপেক্ষ দেশ বুলি কয় আমাৰ ভাৰতবৰ্ষখনক আমি ধৰ্ম নিৰপেক্ষতাৰ দেশ আমি হৈ আছোঁনে নাই সেইটো আমাৰ কিন্তু নিজৰেই অকণমান অবিশ্বাস লাগি যায় কাৰণ কেলৈ আমাৰ হিন্দুখিনিয়ে হিন্দু ধৰ্ম বিচাৰে খ্ৰীষ্টানখিনিয়ে খ্ৰীষ্টান ধৰ্ম কৰে আমাৰ হিন্দুখিনিয়ে হিন্দু ধৰ্ম কিন্তু হিন্দুৱে ইছলামখিনিক ঘিণাই এই ইছলামে হিন্দুক ঘিণাই আকৌ খ্ৰীষ্টানখিনিয়ে খ্ৰীষ্টান খ্ৰীষ্টখিনিয়ে আমাৰ হিন্দুখিনিক ঘিণাব হেৰি হ'ব গতিকেলৈ আমাৰ এইবিলাকেই মই ধৰ্ম ধৰ্ম বিশ্বাস ধৰ্মীয় অন্ধবিশ্বাস বুলিয়েই মই ভাবোঁ আৰু গতিকেলৈ এইবিলাক হোৱাটো একেবাৰে কামনাৰ যোগ্য নহয় মানুহে এই সমস্যাসমূহৰ সৈতে কেনেদৰে মোকাবিলা কৰা উচিত গতিকে ইজনে ধৰ্ম তুমি ধৰ্মই ভগৱান এজনেই আছে ভগৱানৰ ওপৰতে তোমালোকে ধৰ্ম তোমালোকে ধৰ্ম পালন পালন কৰিছা ধৰ্মটো ভালকৈ পালন কৰিব লাগে যাতে ভেদাভেদ হ'ব নালাগে ইটো ধৰ্মৰ মানুহৰ লগত সিটো ধৰ্মৰ মানুহ চবেই সমিলমিলকৈ থাকিলে মানে আমাৰ দেশো আগবাঢ়ি যাব আমাৰ ওচৰ চুবুৰীয়াও আছে বা প্ৰতি ধৰ্মীয় মানুহ গতিকে আমি অন্ধবিশ্বাসত বৰ্তি নহয় আমি ইজন ধৰ্মৰ মানুহে সিজন ধৰ্মৰ লগত একেলগে আমি বসবাস কৰি আছোঁ যেতিয়া আমি ধৰ্মটো আমাৰ মচজিদ আছে মচজিদত এই ইছলাম ধৰ্মৰ মানুহখিনিয়ে তেখেতলোকে উপাসনা কৰে আমাৰ হৰি মন্দিৰত কৰোঁ হিন্দুখিনিয়ে তেখেতলোকে চাৰ্চ আছে তেখেতলোকে তাত কৰে গতিকেলৈ তেনেকৈ তোমালোকে কৰি থকা কিন্তু ইভাগে আমি যদি ৰাস্তাই পদূলিয়ে আমি য'তেই হওক সভাই সমিতিয়ে আমি নিজৰ সেই ধৰ্মটো এৰি পিনে আমি সৎভাৱে গোটেইখিনিয়ে চবেই মানৱজাতি হিচাপত আমি আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ মই সিমানেই ক'ম